মই গৌৰৱে ক'ব বিচাৰোঁ মোৰ অঞ্চলটোলৈ মানুহ বাহিৰৰ পৰা বিশেষভাৱে আহিব লাগে কাৰণ আমাৰ অঞ্চলটো হৈছে মাজুলী আৰু মাজুলী হৈছে বিশ্বৰ আটাইতকৈ সৰ্ববৃহৎ নদী দ্বীপ এই মাজুলী মাজুলীতেই মহাপুৰুষ দুজনাই ইয়াতে সত্ৰ প্ৰতিষ্ঠা কৰি সত্ৰৰ সংস্কৃতি বজাই ৰাখিছিলে সাংস্কৃতিক সংস্কৃতিৰ নগৰী মাজুলী ইয়াৰ মানুহৰ সহজ সৰলতা আচাৰ ব্যৱহাৰ খুব ভাল মানুহৰ গাঁৱলীয়া পৰিৱেশ যিটো বাহিৰৰ মানুহে ইয়াত আহি উপলব্ধি কৰিব পাৰিব নিভাঁজ গাঁৱলীয়া যিটো পৰিৱেশ অন্য ঠাইতকৈ ইয়াত পৃথক মই ডাঠি ক'ব পাৰোঁ মাজুলী হৈছে এনেকুৱা ধৰণৰ ঠাই য'ত আপোনাৰ বিভিন্ন জনগোষ্ঠী মিচিং বড়ো ৰাভা যিকোনো জনগোষ্ঠীৰ মানুহ ইয়াত সংমিশ্ৰণ আছে আৰু এই মানুহৰ এই জনজাতিসমূহৰ সংমিশ্ৰণে সাংস্কৃতিক যিটো বাৰ্তা সেই বাৰ্তা বিশ্বলৈ প্ৰেৰণ কৰিব ই জেগাডোখৰ হয় সেইকাৰণেই চাব লাগে বুলি ভাবোঁ আৰু মানুহ আহিব লাগে ভ্ৰমণ কৰিবলৈ আহিব লাগে মাজুলী সত্ৰ নগৰী সত্ৰত থকা এই মহাপুৰুষ দুজনাৰ যি ধৰ্মীয় বৈষ্ণৱ ধৰ্ম একশৰণ বৈষ্ণৱ ধৰ্মৰ যি প্ৰচাৰ কৰিছিল সেইসমূহ ইয়াত চাব পাৰিব বিশেষকৈ ইয়াত আহোম ৰজাই প্ৰতিষ্ঠা কৰা সত্ৰ আহোম ৰজাৰ পৃষ্ঠপোষকতাত গুৰুদুজনাই প্ৰতিষ্ঠা কৰা সত্ৰসমূহত থকা ৰজাদিনীয়া সামগ্ৰীসমূহ মিউজিয়ামত উপলব্ধ আছে সেইসমূহ চাব পাৰিব আউনীআটি সত্ৰত থকা অসমৰ দ্বিতীয়খন আলোচনী আসামবিলাসী আলোচনী প্ৰকাশ পাইছিলে আউনীআটি সত্ৰৰ পৰা সেই আলোচনীখন প্ৰকাশ পোৱা সত্ৰ যিটো প্ৰেছ প্ৰেছটো বৰ্তমান তাত সংৰক্ষণ কৰা আছে মিউজিয়ামত ভ্ৰমণত আহি সেইসমূহ দৰ্শন কৰিব পাৰিব আৰু মাজুলীকতো মই ভাবোঁ বিশ্ব ঐতিহ্য ঠাই হিচাপে স্বীকৃতি দিব লাগে কিয়নো ইয়াত ঐতিহাসিক বহুতো ঠাই আছে বিশেষকৈ সত্ৰসমূহ সত্ৰৰ কাৰণে মাজুলী গোটেই বিশ্বতে বিখ্যাত গুৰুদুজনাৰ অমৰ সৃষ্টি যি সৃষ্টিয়ে গোটেই বিশ্বত অসমক চিনাকী কৰাইছে মাজুলীক চিনাকী কৰাইছে আৰু সেই ঠাইৰে মই এজন সন্তান হ'বলৈ পাই খুব সুখী অনুভৱ কৰিছোঁ আৰু এই ঠাইখিনি বাহিৰৰ মানুহে আহি আমাক চাওকহি আমি কিমান ভালদৰে সজাই ৰাখিব পাৰিছোঁ কি কৰিব পাৰিছোঁ সেইবোৰ চাব লাগে ব্ৰহ্মপুত্ৰৰ মাজত থকা মাজুলী নদীদ্বীপ ব্ৰহ্মপুত্ৰৰ বুকুৱেদি যেতিয়া পাৰ হৈ আহিব সেই ঠাইখিনি সঁচাই চাবলগীয়া ব্ৰহ্মপুত্ৰৰ বালিত ৰ'দৰ জিলিঙনি এক সুন্দৰ পৰিৱেশ এইসমূহ চাবৰ কাৰণে বাহিৰৰ পৰা মানুহ আহিব লাগে মই ভাবোঁ মই ভাবোঁ বিশ্বৰ সকলো প্ৰান্তৰ মানুহ আহি মাজুলী আৰু প্ৰায় মানুহ আহেই ইয়াত ৰিচাৰ্ছৰ কাৰণে আহে অধ্য় গৱেষণা কৰিবৰ কাৰণে অধ্যয়ন কৰিবৰ কাৰণে আহে সত্ৰসমূহৰ সত্ৰসমূহত সংৰক্ষিত হৈ থকা সামগ্ৰীসমূহৰ ওপৰত অধ্যয়ন কৰে ইয়াৰ মানুহৰ জনগোষ্ঠীয় ৰীতি নীতিৰ ওপৰত অধ্যয়ন গৱেষণা হয় সেইসমূহৰ কাৰণে ইয়াত মানুহ আহে আৰু ইয়াৰোপৰি ভ্ৰমণ এনেই ফুৰিবৰ কাৰণেও মানুহ আহিব লাগে বুলি মই ভাবোঁ এনেদৰে মানুহ আহিলে আমাৰ ঠাইখিনি বাহিৰত প্ৰচাৰ হ'ব বিশ্ব ঐতিহ্য হিচাপে স্বীকৃতি পোৱাত সহায় হ'ব বুলি মই ভাবোঁ সেয়েহে বিশ্ব সকলো প্ৰান্তৰ মানুহ আমাৰ মাজুলীলৈ আহিব লাগে মাজুলী কেৱল সত্ৰ সংস্কৃতিৰে যে ভৰপূৰ এনে নহয় আমাৰ ইয়াত জনগোষ্ঠীয় যি সাংস্কৃতিক ৰীতি নীতি সেইসমূহ ইয়াত চাব পাৰিব একতা একতাৰে বান্ধোন খাই থকা আমাৰ মাজুলী এই মাজুলীৰ মানুহ মানুহ অতিথিপৰায়ণ ইয়ালৈ মানুহ আহিলে ভ্ৰমণ কৰিব আহিলে মানুহে আপোনাক নিৰাশ নকৰে কেতিয়াও ইয়াত আপুনি সহজ সৰল মানুহ লগ পাব যিসকলে আপোনাক প্ৰতিটো সময়তে সহায় কৰিব